ৰন্ধা বঢ়াৰ ক্ষেত্ৰত সৰুতে মাক শিকাইছিল ভাত বনোৱা তেতিয়াৰপৰা আকৌ ইয়াতে শিকিলোঁ শাহুমাৰপৰা শিকি এতিয়া চব নিজে চম্ভালিব পৰা হৈছোঁ আৰু এতিয়া সেই যি ৰন্ধাৰ ক্ষেত্ৰত তাৰমানে একো অসুবিধা নাপাওঁ তাৰপিছত যি বনাওঁ সেইবিলাক নিজেই ব্যঞ্জনবিলাক যোগাৰ কৰি বনাব পৰা হৈছোঁ এতিয়া সেইবিলাক এতিয়া নিজেই কৰি থাকোঁ